হয় মই বিদ্যালয়ত বিজ্ঞানীসকলৰ বিষয়ে পঢ়িছোঁ যেনেকৈ আৰ্যভট্ট যদি আৰ্যভট্ট নাথাকিল হয় তেন্তে জিৰোৰ আৱিষ্কাৰ নহ'লহেঁতেন আৰ্যভট্ট ভাৰতীয় গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ ধ্ৰুপদী যুগৰ এজন শ্ৰেষ্ঠ ভাৰতীয় গণিতজ্ঞ তথা জ্যোতিৰ্বিজ্ঞানী আছিল তেওঁ গুপ্ত ৰাজবংশৰ আছিল আৰু শূন্য সংখ্যাটোৰ মূল্য আৱিষ্কাৰ কৰা ব্যক্তি আছিল তেওঁক বিশ্বক চাৰিটা দশমিকলৈকে পাইৰ মূল্যও দিছিল লগতে এটা বছৰত কিমান দিন থাকে তাৰ গণনাও দিছিল ডক্তৰ এ পি জে আব্দুল কালাম ডক্তৰ এ পি জে আব্দুল কালাম হৈছে এজন ভাৰতীয় বিজ্ঞানী ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল তিৰুচিন্নপল্লীৰ ছেইণ্ট জোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাই মাদ্ৰাছ ইঞ্চটিটিউট অফ টেকন'লজিৰ পৰা এৰস্পেচ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয় লগতে ভাস্কৰ ভাস্কৰ কৰ্ণাটকৰ বিজাপুৰত জন্ম গ্ৰহণ কৰা এজন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আছিল কেলকুলাচত তেওঁৰ কাম আৰু ইয়াকে জ্যোতি বৈজ্ঞানিক সমস্যা আৰু গণনাৰ ক্ষেত্ৰত কেনেদৰে প্ৰয়োগ কৰা হয় সেইটোৱে তেওঁক যথেষ্ট জনপ্ৰিয় কৰি তোলে কেৱল কেলকুলাচ নহয় ভাস্কৰ গণিতিক বীজগণিতিক গ্ৰহ আৰু গোলকৰ গণিতৰ বিশ বিশেষজ্ঞও আছিল তাৰপিছত শ্ৰীনিবাস ৰামানুজন ৰামানুজন এগৰাকী স্বশিক্ষিত ভাৰতীয় গণিতজ্ঞ যিয়ে টেক্সিকেট নম্বৰৰ ধাৰণাটো প্ৰস্তুত কৰিছিল সংখ্যা উপবৃত্তাকাৰ কাৰ্য অব্যাহত ভগ্নাংশ আৰু অসীম শৃংখলাৰ বিশ্লেষণাত্মক তত্ৱও তেওঁৰ অৱদানৰ বাবে ৰামানুজন আটাইতকৈ জনপ্ৰিয় সংখ্যাৰ তত্বত তেওঁৰ অৱদান বিভাজন কাৰ্যৰ গুণাগুণৰ অগ্ৰণী আৱিষ্কাৰৰ সৈতে অন্তৰ্ভুক্ত ৰামানুজনৰ জীৱন কাহিনী কঠিন আৰম্ভণিৰ সৈতে হৈছিল যি তেওঁৰ কামৰ দৰেই আশ্ৱৰ্যজনক